মই যিকোনো সময়তে শুনিবপৰা গানটো হৈছে জুবিন গাৰ্গৰ 'এতিয়া হিয়া মোৰ এই গানটো মই যিকোনো সময়তে শুনো মানে যেতিয়াই আৰু মন ভাল লাগে তেতিয়াও শুনো বা মন বেয়া লাগিলেও শুনো যিকোনো সময়তে মই সেই গানটো শুনি ভাল পাওঁ বা গুণগুণাবলৈ ভাল পাওঁ আৰু গানটো জুবিন দাৰ খুব প্ৰিয় গান মোৰ আৰু জুবিন দাৰ এনেও সকলো গানেই মোৰ ভাল লাগে সকলো গানেই মোৰ প্ৰিয় তথাপিতো তেখেতৰ দুই হেজাৰ দুই চনৰ পৰা বা দুই হেজাৰ দুই চনৰ আগৰ পৰা দুই হেজাৰ ছয় সাত চন বা দহ চন মানলৈকে যিখিনি গান আছিলে সেইখিনি অত্যাধিক প্ৰিয় যিখিনি গান তেখেতে তেখেতৰ গল্ডেন পিৰিয়ডত গাইছে সেইখিনি গান আচলতে তাৰ মাদকতাই সুকীয়া তেখেতৰ গানৰ কোনো তুলনা নাই তথাপিতো তেখেতৰ অকল সেইটো গানেই শুনো বুলি নহয় আৰু কেইবাটাও ভাল লগা গান আছে তেখেতৰ 'মায়া' গান ভাল লাগে প্ৰায়ে শুনো মই তাৰপিছতো আপোনাৰ বহুতখিনি গান 'মুগ্ধ হিয়া মোৰ' এইখিনি সকলো গানেই শুনো কিন্তু তথাপিতো মানে সেইটো গানেই মোৰ সকলোতকৈ বেছি প্ৰিয় যিটো মই প্ৰথমতে কলোঁ তেখেতৰ সকলো গানেই ভাল লাগে আৰু শুনি ভাল পাওঁ আৰু খুব জনপ্ৰিয়তা থকা এজন গায়ক আৰু বৰ শুৱলা মাত তেখেতৰ গতিকে তেখেতৰ সকলো গানেই ভাল পাওঁ